অসমীয়া মানুহৰ সংস্কৃতি বুলি ক'লে আমাৰ বিহুটো বিহুটোৱে আমাৰ মেইন যেনেকৈ ব'হাগ বিহু অ কাতি বিহু মাঘৰ বিহু এনেকৈ মাঘৰ বিহুত আমি খুব মতে উপভোগ কৰোঁ খাওঁ যিকোনো খোৱা বস্তুৱেই আমি বহুত ধুনীয়াকৈ খাওঁ বনাই মেলি কাতি বিহুটো তুলসী তলত চাকি তাকি জ্বলাওঁ ব'হাগ বিহুতো আমি এ পিঠা পনা জা জলপান তেনেকুৱা ডাঙৰক সন্মান কৰোঁ সেৱা শুশ্ৰূষা কৰোঁ বিহুমেলা পাতে এ তেনেকুৱা ধৰণৰ আৰু সকলোৱে হাঁহি ধেমালি নাচিবলৈ ঢোলবাদন সকলো লৈ বিহুমেলা পাতে তাতে সকলোৱে মুগাৰ সাজ পিন্ধি ডাঙৰ সৰু আমি একেলগে হাঁহি ফূৰ্ত্তি ধেমালি কৰোঁ সৰুৱে ডাঙৰক সন্মান জনাওঁ ধুনীয়া ধুনীয়া বস্ত্ৰৰে গামোচা আমাৰ অসমীয়াত গামোচা বুলি কয় তেনেকুৱা ধৰণৰ গামোচা আমাৰ খুব আদৰৰ মৰমৰ সেইটো আমাৰ বহুত মূল্যবান বস্তু আমাৰ অসমীয়া মানুহৰ গতিকে অসমীয়া মানুহৰ সাংস্কৃতিক বুলি ক'লে সেইটো বহুত ডাঙৰ কথা আৰু সেইটো সন্মান পাবৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু তেওঁলোকে যিখিনি কৰ্ম আমাক দেখুৱায় আমাক শিকায় কৰায় গতিকে তেওঁলোকৰ আৰ্হি লৈ আমি সকলোখিনি কাম কৰোঁ গতিকে সাংস্কৃতিক বুলি ক'লে আমাৰ অসমীয়া মানুহৰ ব'হাগ বিহুটোৱেই মেইন গতিকে তাৰ বিষয়ে সকলোৱে জানে অসমৰ বিহু বুলি ক'লে অসমীয়া মানুহৰ পিঠা পনা চিৰা মুৰি সান্দহ বহুত ধৰণৰ মিঠাই মানে আমি ঘৰত বনোৱা আৰু পিঠা পানি আমি বেছি বনাওঁ তেনেধৰণৰ সাংস্কৃতিক বুলি ক'লে সেয়া আৰু বিহু বুলি ক'লে আমি সকলো অতিথি আহিলে আমি বহুত শুশ্ৰূষা কৰোঁ আৰু তেওঁলোকক শুশ্ৰূষা কৰাটো আমাৰ মেইন প্ৰয়োজন প্ৰয়োজনীয় গতিকে বিহু বুলি ক'লে মানে আমাৰ সকলো অসমবাসীয়ে বহুত আদৰৰ আৰু আৰু বিহুমেলা বুলি ক'লে সকলোৱে দেখে জানে ব'হাগ বিহুটো আমাৰ কিমান সুন্দৰ ব'হাগ বিহুটো আমাৰ ৰঙালী বিহু বুলি কয় ৰঙেৰে আমাৰ অসমখন ভৰি পৰে আমাৰ সকলো আমাৰ পৰিৱেশ আনন্দৰে ভৰি পৰে সকলোৱে ধুনীয়াকৈ এই সৰুৱে ডাঙৰক সন্মান জনায় ডাঙৰে সৰুকো জনায় তেনেকুৱা আৰু মৰম চেনেহ হাঁহি ফুূৰ্ত্তি ধেমালি তেনেকুৱা ধৰণৰ গতিকে বিহু বুলি ক'লে আমাৰ অসমৰ বহুত সুন্দৰ বুলি ক'ব লাগিব বহুত সুন্দৰ আৰু তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি গতিকে সাংস্কৃতিক সন্মান অসমৰ বুলি ক'লে ব'হাগ বিহুটোৱে আৰু প্ৰধান গতিকে মোৰ ফালৰ পৰা তাকে দুআষাৰ ক'লোঁ যদি কিবা ভুল হয় আৰু শুধৰণি কৰি ল'ব ধন্যবাদ